এখন ঘৰ চলাব লাগিলে পুৰুষ বা মহিলাৰ চিন নাথাকে ল'ৰা ছোৱালীৰ চিন নাথাকে সমানে অধিকাৰটো পোৱা যায় এই ঘৰৰ কাম বা মাইকী মানুহজনী কৰিলে নহয় মতাটোও কৰিব লাগে আৰু আজিকালি কৰে আগৰ নিয়মটো নাই এতিয়া বা ভাত অসুবিধা মাইকীজনীৰ বা আজি নোখোৱাকৈ থাকিম সেইটো নহয় মতা মানুহ আগবাঢ়ি দেখা পোৱা যায় আৰু বনাইও কিন্তু সেই হিচাপে আজিকালি মা দেউতাকে ল'ৰা ছোৱালী ল'ৰাকো শিকায় ছোৱালীকো শিকায় সমানে শিকায় পঢ়া ক্ষেত্ৰতো সমানে শিকায় সেইটো স্বাৰ্থপৰ নাই আৰু বোলে ছোৱালী দুইজনী হ'ল মোৰ মনটো বেয়া আজিকালি সেইটো নাই ছোৱালীও মানুহ ল'ৰাও মানুহ এইটো কাৰণে বোলে ল'ৰাটোৰ চাকৰি হ'ল ছোৱালীটোৰ নালাগে নহয় আজিকালি ছোৱালীৰো চাকৰি থাকক ল'ৰাৰো থাকক এনে সমানে উঠি যায় আৰু কোনো পিছ পৰি নাথাকে সেইটো কাৰণে ঘৰৰ কাম দুয়োজন কৰিলে শান্তিমতে চলি খাই থাকিব পাৰি বা এজন বেমাৰ হ'ল কামানী কৰে এজনে ঘৰখনটো বহুত দূৰ্বল হৈ যাব সেইটো কাৰণে মাইকী মানুহটো মাইকী মানুহ আগবাঢ়ি যায় মাইকী মানুহজনী অসুখ হ'লেও মানুহটো অসুখ হ'বই বাৰু অসুখ বিসুখ হ'লেও চিন্তাত পৰি নাথাকে কিয় আজি মাইকীজনীয়ে হাজিৰা কৰিব যায় গাঁৱত মতাটো ঘৰত থাকে সেইটো নহয় মতাও হাজিৰা কৰিব যাব লাগিব মাইকীও হাজিৰা কৰিব তেতিয়াহে ঘৰখন চলে বা মতাটোও চাকৰি কৰিব লাগিব মাইকীটোও কৰিব লাগিব সেইকাৰণে সমানে মাক দেউতাকে এতিয়া সমান আৰু সমানে চাই সেইটো কাৰণে আজিকালি অসমখন বা চবতো সমানে উঠি গৈ আছে বা আজিকালি এটা ঘৰ সংসাৰ কৰিব গ'লে খেৰীঘৰ মাটিঘৰ আজি কমকে দেখা যায় এনেকুৱা সমান হৈছে আৰু দুয়োটাই ইনকাম কৰিলে ঘৰখন ধুনীয়াকৈ সজাব পৰা যায়